হেল্ল' অ' হয় হয় হয় কোনে কৈছে হয় হয় হয় হয় হয় হয় পাই হয় হয় হয় হয় হয় অ' হয় হয় আমাৰ ইয়াতে আপুনি ম'হৰ পাব জাৰ্চী গায়ো পাব আৰু লোকেল গৰু গাখীৰো পাব আপোনাক কি গাখীৰৰ প্ৰয়োজন হৈছিলে বাৰু হয় হয় হয় হয় হয় হয় পাব পাব আপুনি আমাৰ এনে ম'হৰটোতো আশী টকা হৈ আছে এতিয়া লিটাৰ আৰু আপোনাৰ জাৰ্চী গাই চল্লিছ টকা হৈ আছে আৰু লোকেল যিটো গাখীৰ সেইটো আপুনি ষাঠি টকাত পাব

অ' হয় হয় হয় হয় হয় আপুনি মানে যিহতেই বিচাৰে আমি যদি আপুনি কয় টেকেলীত আমি টেকেলীতো ভৰাই দিব পাৰোঁ আৰু চুঙাত যদি আপুনি বিচাৰে আমি চুঙাতো দিব পাৰোঁ চব মানে আমাৰ চবেই এভে'লেবল আছে হয় হয় হয় হয় হয় হয় আমি হোম ডেলিভাৰীও দি দিব পাৰিম আপুনি আপোনাৰ প্ৰপাৰ এড্ৰেছটো আমাক দিব আৰু ডে'টটো দিব কেতিয়া লাগে আৰু আমি আপোনাক ধুনীয়াকৈ ঘৰত গৈপেনে আমাৰ মানুহ আছে আমি ধুনীয়াকৈ পঠাই দিম আপোনাক

হ'ব একো নাই একো নাই অনলাইন পে' কৰি দিলেই হ'ব এনেই আপোনাক কেতিয়ালৈকে লাগিছিলে বাৰু এসপ্তাহৰ পাছত ন একো নাই হয় হয় হয় অ' একো নাই ঠিক আছে এইটো নম্বৰতে আছে আপুনি মোক ইয়াতে কৰি দিলে হ'ব হয় হয় হয় হয় অ' ঠিক আছে একো নাই একো নাই আমি দি দিম বাৰু আপোনাক ধুনীয়াকৈ থলুৱা গাই ঠিক আছে একো নাই একো নাই পাঁচ লিটাৰ পাঁচ লিটাৰ বিছ লিটাৰ মিলাই দিম হ'ব একো নাই একো নাই আপুনি চিন্তাই নকৰিব আপোনাৰ তাত আমি আপুনি যেতিয়া দিছে ডে'টটো এসপ্তাহৰ পাছত আমাৰ মানুহ আছে আপোনাক ধুনীয়াকৈ ঘৰত গৈ একো প্ৰব্লেম নহয় ধুনীয়াকৈ দি থৈ আহিবগৈ হয় হয় ধন্যবাদ ধন্যবাদ আপোনালৈ ধন্যবাদ